অ' ক অ' ভালে এই এনেই পথাৰতে বহি আছোঁ ৰ'দত অ' পথাৰতে এনে ৰ'দ লৈ আছোঁ আমাৰ ঘৰটো ৰ'দ চদ নপৰে যে পথাৰৰ পিনে ওলাই আছোঁ অকণ অ'

অ' শুনিছোঁ কি যাবানে চাবলৈ অ' যাম ময়ো মই মানে যাম বুলি ভাবিছোঁ লগ চগ নাই যাওঁ নে নাযাওঁ সেনেকে ভাবি আছিলোঁ কিমান পৰা অ' কিমান সময় পৰা হেৰি হ'ব ষ্টাৰ্ট হ'ব অ' এই ছয়টা সাতটা বুলি কয়হে অকণমান চাগে দহটামান বাজিব ডাঙৰ নহয় ছিংগাৰ আহিব আকৌ লোকেলবিলাকে গাব আছেই ন আছ লোক লোকেলবিলাকে গাবই তাৰপিছতহে আকৌ সিহঁত উঠিব ইহঁতো অকণমান দেৰি হ'ব চাগে দহটামানৰ ভাত পানী খাই যাম হ'বলা তোমালোকেও কাম এটা কৰিম নহ'লে শুনাচোন হেল্ল' হেৰি আমি তাৰমানে মই অকল গ'লেইতো নহ'ব ল'ৰা ছোৱালী দুটাও লৈ যাব লাগিব ন গৈ তোমালোকৰ ঘৰতে অলপ সময় থাকি দিম তাৰ তাৰপিছত তোমালোকৰ ঘৰৰ ওচৰতে নহয় জানো একেবাৰে অ' অ' অকণমান শুনিছোঁ আমাৰ অকণমান দূৰ হয় ন তোমালোকৰ বেছি ওচৰ হেৰি কৰিম আমি গৈ পেলাই মানে অ' ভাত পানী খাই যাম তোমালোকৰ ঘৰত অলপ সময় থাকি একদম অ' বেয়া পোৱা বেয়া পাবা নেকি আকৌ অ' অ' হ'ব তেতিয়াহ'লে মই যাম মানুহজনকো লৈ যাম আৰু তেতিয়াহ'লে অ' আকৌ ন নি আকৌ তেওঁ ক'তনো অকলে নিজে ভাত চাত বনাই খাবলৈ অ' আমি এতিয়া একেলগে খাই মেলি যাম আৰু আঠটামান বজাত বজাত গ'লেই হ'ব ন অ' দহটামানৰ পৰাহে আৰম্ভ হ'ব অ' ল'ৰা ছোৱালী ভাল বহুতদিন খা খবৰ লোৱাই নাই ল'ৰা ছোৱালী কি খবৰ অ' মেট্ৰিক ছেট্ৰিক দিছে নে হাই ছেকেণ্ডেৰী দিছে ডাঙৰ অ' অ' সেয়েই আৰু মোৰ আকৌ ল'ৰা ছোৱালী অ' অসুবিধা নহয় নহয় অসুবিধা নহয় ন একো অ' তোমা অ' তোমালোকৰ ঘৰ আকৌ বেলেগ আৰু কোন আছে ঘৰত তোমালোকৰ অ' তেতিয়াহ'লে ভালেই হ'ব দিয়া অ' হ'ব দিয়া নহ'লে দেই

হ'ব দিয়া নহ'লে ভালেই হ'ব বহুত দিন লগো পোৱা নাই গৈ পেলাই অ' অ' হাঁহ মাংস মই নাখাওঁ আকৌ দেই নাখাওঁ এই আজিকালি এৰিছোঁ অ' গাহৰি খাওঁ অ' হ'ব গাহৰি হ'লেই হ'ব মুঠতে হাঁহটো বাহিৰে আৰু হাঁহও নাখাওঁ মই হাঁহটোহে নাখাওঁ বাৰু বেলেগ মাছ হ'লেও খাম অ' লোকেল মুৰ্গী হ'লে ভাল হ'ব ল'ৰা ছোৱালী কেইটাইও খাব পাৰিব অ' হ'ব দিয়া ভাল লাগিল দিয়া তুমি যে মো মোৰ কথা ইমান মানে কি খুৱাম কি নোখুৱাম কৰি আছা ভালে লাগিছে দিয়া

হ'ব হ'ব দিয়া নহ'লে দেই যাম অ' হ'ব দিয়া